মোৰ প্ৰিয় উপন্যাস হৈছে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈদেৱৰ দ্বাৰা ৰচিত মিৰি জীয়ৰী উপন্যাসখন আৰু সেই উপন্যাসখনৰ মোৰ ভাল লগা বা প্ৰিয় চৰিত্ৰ হৈছে জংকী আৰু পানৈ চৰিত্ৰ দুটা জংকী আৰু পানৈ হৈছে এহাল যুৱক যুৱতী তেওঁলোক সৰুৰে পৰা একেলগে খেলি ধূলি ডাঙৰ দীঘল হৈছিল আৰু উপ মিৰি জীয়ৰী উপন্যাসখনত মিচিং জনগোষ্ঠীৰ বিষয়ে কোৱা হৈছে আৰু মিৰি জীয়ৰী উপন্যাসখন এখন জনজাতীয় উপন্যাস এই উপন্যাসখনৰ প্ৰতিটো চৰিত্ৰই এটা এটা ভাল লগা চৰিত্ৰ কিন্তু তাৰ ভিতৰত মোৰ আটাইতকৈ ভাল লাগে জংকী আৰু পানৈৰ চৰিত্ৰ দুটা জংকী আৰু পানৈ সৰুৰে পৰা একেলগে খেলি খেলা ধূলা কৰি ডাঙৰ দীঘল হৈ পিছত যৌৱনত তেওঁলোক প্রেম পাশত আৱদ্ধ হৈছিল কিন্তু জংকী আৰু পানৈ পৰিয়ালে তেওঁলোকৰ সম্পৰ্ক মানি লোৱা নাছিল সেয়েহে তেওঁলোকে জং জংকী পানৈ ঘৰৰ পৰা গুচি গৈছিলগৈ আৰু গুচি যাওঁতে ডালিমিক লগ পাইছিল ডালিমি হৈছে উপন্যাসখনৰ আন এটা চৰিত্ৰ ডালিমি ডালিমি জংকীক মনে প্ৰাণে ভাল পাইছিল তেওঁ ডালিমিয়ে জংকী আৰু পানৈ সম্পৰ্কটো ভাল কৰিবৰ বাবে চেষ্টা কৰিছিল জং জংকী আৰু পানৈ সম্পৰ্কটো ঘৰত মানি নোলোৱাৰ বাবে পানৈ আৰু জংকীয়ে তেওঁলোক পলাই যোৱাৰ কথা ভাবিছিল ঠিক তেনেদৰে এদিন পলাইয়ো গৈছিল কিন্তু তেওঁলোকক বিচাৰি উলিওৱা হৈছিল উলিয়াই পানৈৰ ঘৰলৈ লৈ যোৱা হৈছিল পাছত পানৈৰ দেউতাকে জংকী আৰু পানৈৰ সম্পৰ্কটো মানি লৈছিল যদিও মানি লৈছিল আৰু জং জংকীলৈকে পানৈক বিয়া দি দিয়াৰ কথাও কৈছিল কিন্তু তেনে তেনেকুৱাতে পানৈ পুনৰ ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল কিন্তু সেইবাৰ জংকীৰ লগত যোৱা নাছিল তেওঁক কোনোবাই ধৰি লৈ গৈছিল তেতিয়া পানৈৰ দেউতাকে জংকী লৈ খবৰ পঠাইছিল খবৰ দিছিল কিন্তু জংকী পানৈৰ লগত যোৱা নাছিল এইবাৰ জংকী একলেহে গৈছিল সেইবাবে জংকীক জংকীয়ে বিচাৰ সুচাৰ কৰিলে কেইদিনমানৰ পিছত পানৈক ধৰি লৈ যোন ঠাইলৈ লৈ গৈছিল সেই ঠাইলৈ সেইসকল মানুহে পানৈক জংকীকো ধৰি লৈ গৈছিল আৰু দুয়োৰে পুনৰ মিলন দেখা দেখি হৈছিল কিন্তু দেখা দেখি হোৱাৰ পিছতো তেওঁলোক পুনৰ কথা বতৰা পাতি আকৌ তাৰপৰা পলাই যোৱাৰ সিদ্ধান্ত লৈছিল কিন্তু বিধি বিধান মতে তেওঁ বিধিৰ বিধান কোনে খণ্ডাব পাৰে সেইবাবে তেওঁলোকক আকৌ পুনৰ তেওঁলোক ধৰা পৰিছিল আৰু ধৰা পৰা ফলত তেওঁলোকৰ তে তেওঁলোকে কিবা অপকৰ্ম কৰিব আহিছে বুলি তেওঁলোকৰ ওপৰত বিচাৰ চলিছিল বিচাৰৰ শেষত তেওঁলোকক মৃত্যুদণ্ড দিয়া হৈছিল এই এই চৰিত্র দুটা মিৰি জীয়ৰী উপন্যাসখনৰ মোৰ অতিকৈ ভাল লগা চৰিত্ৰ